ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মোৰ প্ৰিয় বুলি ক'বলৈ গ'লে মেঘালয় অৰুণাচল এইখনেই প্ৰিয় বিশেষকৈ শ্বিলংলৈ যাবলৈ ভাল পাম কাৰণ তালৈ আগতো যোৱাও হৈছে আৰু মানে খুব ঠাণ্ডা এটা প্ৰাকৃতিক প্ৰাকৃতিক পৰিৱেশো খুব সুন্দৰ যথেষ্ট চাফ চিকুণ ঠাই বিভিন্ন ধৰণৰ পৰ্যটক বা বাহিৰৰ দেশৰ মানুহো লগ পোৱা যায় গতিকে তালৈকে যাবলৈ বিচাৰিম